হেল্ল' খুৰা অ' এই মানে পঞ্চায়ত অফিচ মানে যাব নেকি পঞ্চায়ত অফিচ মানে যাব লগা কথা আছিল তাত মানে আপোনাৰ মানে মিটিং এখন দিছে মানে হয় হয় কিবা মানে অনুদানৰ ঘৰ অহাৰ ওপৰত মিটিং এখন দিছে মানে অ' মানে কি হ'ল আপোনাৰ ঘৰটো পাইছে মানে আধাখিনি ঘৰৰ কাম হৈ গ'ল কিন্তু বাকীখিনি মানে পইচাটো সোমোৱা নাই মানে মানুহৰ সেইটো কাৰণে ঘৰতো বনাবলৈ অলপ প্ৰব্লেম হৈ গৈছে ন' সেইকাৰণে ভাবিছে মানে মিটিং এখন দিয়ক মানে হয় হয় এতিয়া মানে পঞ্চায়তৰ পৰা মানে হওক অ' যাম যাম তাকে মানে যাবৈ লাগিব আমাৰো ঘৰটো মানে আধৰুৱা হৈ আছে ন' তাকে চৰকাৰে কি কৰিছে তাকে খবৰটো ল'বই লাগিব পঞ্চায়তত গৈ চব মানুহৰে হৈ আছে এনেকুৱা ঘৰবিলাক আধৰুৱা হয় তাকে এতিয়া মানে সভাপতিয়ে কি কয় এতিয়া সভাপতিক লগ পাওঁ নাপাওঁ তাকে যাওঁ চব হয়

হয় হয় তাকে আৰু পঞ্চায়তৰ আৰু কিছুমান সৰু সৰু কামো কিছুমান আছে আধাৰ কাৰ্ড চাধাৰ কাৰ্ড অলপ মানে লিংক কৰিবলগীয়া আছে মোবাইলৰ তাকে যাব লাগিব সুধিবলৈ হয় অ' আৰু আপুনি কাম কৰিবচোন আৰু মানে গাঁৱৰ মানে কেইজনমান মানুহক লগ লৈ ল'বচোন হয় হয় হয় এতিয়াটো আপোনাৰ আমাৰ পঞ্চায়তৰ সভাপতি হেৰি হে হয় ন আমাৰ ইপিনৰ পংকজ বৰাহে নিকি ন সভাপতি হয় হয় তাকে তাকে হয়

হয় হয়

অ' ঠিক আছে তেন্তে মানে আপুনি ওলাব মানে আবেলি তিনিটামান বজাত ওলাব মানে মিটিঙতে লগ পাম আমি চবে ঠিক আছে ৰাখিছো দিয়ক অ' ঠিক আছে ৰাখিছোঁ